কালি মানে মই এফালে যাবলগীয়া আছিলে মই লৰালৰিকে ভাস্কৰৰ দোকানলে গ'লোঁ হেডফোন এডাল লৰালৰিকে লৈ গুচি আহিলোঁ আৰু সিও ক'লে দামী হেডফোন হয় ভালে পাবি বুলি মই ইমান মানে চেক কৰি নেথাকিলোঁ লৈ আহিলোঁ তাৰপিছত ঘৰত আহি কিনে শুনিছোঁ মাতটো চেৰ চেৰ চেৰ চেৰাই আহে তাৰপিছত চাৰ্জ লওঁতেও একদম দেৰি লাগে তাৰপিছত ৰাতি যেতিয়া মই শুনিব লৈছোঁ তেতিয়া শুনিছোঁ তেতিয়া মানে চেৰ চেৰ চেৰ চেৰ কৰি কিনে এটা এফালে শুনা নাই তাৰপিছত সেনেকে থাকিলোঁ আৰু কিবা হৈছে ব্লুটুথ ভালকে কানেক্ট হোৱা নাই সেনেকেও থাকিলোঁ তাৰপিছত ৰাতিটো চাৰ্জ লগাই থ'লো তাৰপৰা ৰাতিটো চাৰ্জ লগাই থোৱাৰ তাৰপাছত ৰাতিপুৱা শুই উঠি চাইছোঁ ফুল চাৰ্জ হ'লেও হোৱা নাই তাৰপিছত সেনেকে থাকিলোঁ তাৰপিছত ৰাতিপুৱা শুই উঠি যেতিয়া আকৌ লগাইছোঁ চাৰ্জটো হোৱা নায়েই আকৌ ইফালেও নুশুনা হৈ থাকিলে মানে পু কালি আনিছিলোঁ একেদিনাই মানে হেডফোনেই বেয়া হৈ থাকিলে এতিয়া ইমান দামী হেডফোনডাল আনি যদি একো এদিনতে যদি বেয়া হয় কোনোবাই যদি বেলেগে কিনা হন নানিবয়ে ক'ম আহে